অ খুৰা অ অ এখন ফল মূলৰ দোকান হয় জানো অ এই আপোনাৰ তাত এই আম আছে নেকি বাৰু অ আম আছে ন' এই পকানে চাগৈ পকা ন' এই মিঠাটো আছে নাই বাৰু অ হয় নেকি মানে মোক মিঠাটো লাগিছিলে এই টেঙাটো ইমান ভাল নালাগে মানে এই মিঠাটো খাই বেছি ভাল লাগে বুজিছেনে অ তাকে মিঠাটো যদি আছে অ মিঠাটোহে লাগিছিলে এই টেঙাটো মোক নেলাগে ইমান ভাল নাপাওঁ মানে অ অ তাকে ঘৰৰ মানুহবোৰে আকৌ মানে টেঙাটো ভাল নাপায় যে মানে টেঙাটো আনিলে বৰ গালি দিয়ে ঘৰত অ তাকেই আমাৰ আমাৰ মায়েতো টেঙা আম খাবই নোৱাৰে অ তাকে মিঠাটো হ'লে ভাল আও বুজিছে অ সেইটোৱে কথাটো আৰু অ বাকী হেৰি আছেনে এইটো কি আছিলে নামটো অ' আনাৰস আছে নহয় অ আনাৰস পকানে চাগৈ অ সেইটো চাগে মিঠায়ে হ'ব অ ৰসটো আছে নাই চাগৈ অ মানে ৰসটো হ'লে ভাল লাগে খাই ন' বাকী অ বাকী খাবলে ভাল ন' অ মিঠা ন' অ অ অ অ বাৰু বাৰু তাৰপৰা হেৰিটো আছে নাই বাৰু এইটো এইটো কি বুলি কয় নামটোৱে নাহে নহয় আজিকালি মুখত এইটো আপোনাৰ কি নাম আছিলে ৰ'ব দেই ফলটোৰ নাম মই পাহৰি গৈছোঁ এইটো ৰ'ব দেই মই ভাবি আছোঁ ফলটোৰ নাম অ হেৰিত আছে নাই বাৰু

অ নাই ন' সে সেইটো খাই ভাল লাগে বুইছেনে অ তাকে সেই আপেলটো খাই বহুত বেছি ভাল লাগে ক'ত অ বাৰু দিয়ক মই এতিয়া ৰাখিছোঁ দেই অ অ অ বাৰু বাৰু অ অ